মানুহে আচলতে জীৱনত বহুত পাঠ লাভ কৰে আচলতে মানুহৰ গোটেই জীৱনটোৱেই এক শিক্ষা লাভ কৰা প্ৰক্ৰিয়া পঢ়া শুনা কৰি কেতিয়াও মানুহৰ শেষ নহয় অকল পঢ়া শুনাই জীৱনত শিক্ষাদান কৰিব নোৱাৰে গোটেই জীৱনটোৱেই মানুহৰ শি শিক্ষাদান কৰিয়ে থাকে গোটেই জীৱনটোৱেই মানুহক আজীৱন শিক্ষা দি থাকে জীৱনৰ পৰা পোৱা মইতো বিভিন্ন ধৰণৰ জীৱনৰ পৰা অভিজ্ঞতা আৰু শিক্ষা লাভ কৰিছোঁ জীৱনত পোৱা প্ৰথম শিক্ষা মোৰ এয়ে হ'ল প্ৰথম আৰু প্ৰধান শিক্ষা যে জীৱনত কষ্ট নকৰিলে নহ'ব তাৰমানে যিকোনো বস্তু তাৰমানে সফলতা লাভ কৰিব কাৰণে কষ্ট কৰিবই লাগিব অকল কষ্ট কৰিলেই নহ'ব তাৰমানে বুদ্ধিও থাকিব লাগিব ধৰ্য্য ধৰিব লাগিব ধৰ্য্য লাগিব বুদ্ধি লাগিব সেই গোটেইখিনি বস্তু জীৱনত দৰকাৰ হ'ব আৰু লগতে সঠিক সময়ত কেনেদৰে মানুহক সঠিকভাৱে সঠিক স্থানত কিদৰে কথা ক'ব পাৰিব লাগিব সেইখিনিও মানুহে অতি গুৰুত্বপূৰ্ণ কথা আজিকালিৰ যুগত বিশেষকৈ তাৰ পিছৰ কথাটো হ'ল যে অপ্ৰয়োজনীয়ভাৱে য'তে ত'তে যি তি কথা মানুহে কৈ ফুৰি নিজৰ ব্যক্তিত্বটো হেও কৰাৰ বাহিৰে একো নহয় বুলি মই ভাবোঁ সেইকাৰণে মানুহে য'তে ত'তে যি তি কথা কৈ থকা বা অনা অনাহকত কিছুমান কথা কৈ থকাটো অতি প্ৰয়োজন নাই তেনেকৈ বুলি ভাবোঁ আৰু তেনেদৰে থাকিলে ধৰ্য্য ধৰি থাকিলে বা অকণমান গহীন হৈ থাকিলে জীৱনত বহুতো কথা শিকিব পাৰি বা বহুতো সুযোগ লাভ কৰিব পাৰি ধৰ্য্য ধৰিব পৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ এটা কলা বহুত মানুহৰতো ধৰ্য্য ধৰিব নোৱাৰে জীৱনত যাৰ কাৰণে মানুহে বহুত ভুল কৰে জীৱনত গতিকে ধৰ্য্য ধৰিব পাৰিব লাগিব যিকোনো পৰিস্থিতিতে মানুহে আৰু কষ্ট কৰিবই লাগিব কষ্ট নকৰিলে কোনো ধৰণৰ কেতিয়াও আমি আগবাঢ়িব নোৱাৰোঁ তাৰপিছৰ কথা হ'ল যে জীৱনটোত মানুহৰ ভাল বেয়া চব ধৰণৰ থাকেই যিহেতু আৰু ভাল ভালতোটো ভালেই ভালৰ সময়ত মানুহ ফূৰ্তিতে থাকে কিন্তু বেয়া সময়খিনিও তাৰমানে এনেকুৱা নহয় যে আমি বেয়া সময়খিনি আহিল আৰু কেতিয়াও শেষ নহ'ব সেইটো নহয় যেনেদৰে ভাল সময়খিনি এটা সময় আহিল আৰু গুচি গ'ল সেইদৰে বেয়া সময়খিনিও এটা সময় আহিব গুচি যাব সেইদৰে জীৱনটোৱে তেনেকুৱা আচলতে মানুহৰ আৰু আত আৰু এটা ডাঙৰ কথা হৈছে যে নিজক মানুহক প্ৰত্যেকজন ব্যক্তিৰে পৃথিৱীত নিজস্ব এক স্থান আছে প্ৰত্যেক মানুহে জন্ম ধৰে পৃথিবীত এটা এটা নিজস্ব কামৰ কাৰণে প্ৰত্যেকেই কিবা নহয় কিবা এটা কামৰ কাৰণে পৃথিৱীলৈ আহিছে প্ৰত্যেকজন ব্যক্তিৰ পৃথিৱীত যিমান মানুহ আছে প্ৰত্যেকজন ব্যক্তিৰে পৃথিৱীত কিবা নহয় কিবা কামৰ কাৰণেহে তেওঁলোক এই ধৰালৈ নামি আহিছে গতিকে কোনো হেও নহয় কোনো ডাঙৰ নহয় কোনো কাৰোতকৈ সৰু নহয় ইয়াত কৰ্মৰ সন্মান দিব জানিব লাগিব সেইদৰে মানুহে সকলো সমান সকলোৱে কাম কৰিব ইয়াত সকলোৱে কাম কৰিছে বা আছে গতিকে সেই মানুহক কোনে কি কাম কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু কৰ্ম কৰিছেনে নাই পৃথিৱীত সেইটোহে বহুত ডাঙৰ কথা এটা তাৰমানে কৰ্ম কৰিব পাৰিব লাগিব ব্যক্তি বিশেষে হয়তো কৰ্ম বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে মানুহে কেতিয়াও ইজন ব্যক্তি সিজন ব্যক্তিৰ লগত বা মই কেতিয়াও মোক নিজক বেলেগ মানুহ এজনৰ লগত তুলনা কৰি মই কেতিয়াও দুখী হোৱা বা মোৰ তেওঁৰ নিচিনা নাই দেখোন সেই বুলি ভাবি মই দুখী হোৱা বা অন্যতকে মোৰ দেখোন বহুত আছে তাৰ দেখোন নায়ে সেইদৰে তেনেদৰে ভাবি পেলাই মই বহুত বেছি গৰ্ব কৰা বা মই বহুত বেছি সুখী হৈ যোৱা এইটো উচিত নহ'ব এইটো অনুচিত হ'ব সৰ্বশেষত এইটোৱে ক'ব খুজিছোঁ যে জীৱনত কষ্ট কৰিব পাৰিব লাগিব আৰু সময় সময় এটা বহুত ডাঙৰ কথা আমাৰ জীৱনটোৱে যিহেতু সময়ৰ লগত জড়িত হৈ আছে জন্ম লগ্নৰে পৰা আমাৰ গোটেই জীৱনটো সময়ৰে খেল যিহেতু গতিকে সময়ক আমি উপযোগী যিয়ে সময়ক উপলব্ধি কৰিব পাৰিছোঁ সময়ক যি সৎ ব্যৱহাৰ কৰিব পাৰিছে সেইজনে প্ৰকৃততে এই জীৱনত হয়তো আগুৱাই যাব পাৰিব